স্বাস্থ্য হৈছে এক শাৰীৰিক অৱস্থা আৰু মানুহৰ মন হৈছে এক মানসিক অৱস্থা শাৰীৰিক অৱস্থা আৰু মানসিক অৱস্থা দুইটা জড়িত বস্তু হ'ল স্বাস্থ্য আৰু মন স্বাস্থ্য ভালে থাকিলে আমাৰ মন ভালে থাকে কিয়নো স্বাস্থ্য স্বাস্থ্য হৈছে একমাত্ৰ উপায় যি যি ভালে ৰাখিলে আমি মনক ভালে ৰাখিব পাৰোঁ মন মন আৰু স্বাস্থ্য উত্তৰ সূত্ৰে জড়িত হৈ থাকে কিয়নো স্বাস্থ্যৰ মনক মুদ্ৰাৰ ইপিঠি ইপিঠি বুলি কোৱা হয় স্বাস্থ্য ভালে থাকিলেহে মন ভালে থাকে ঠিক সেইদৰে মন ভালে থাকিলে আমি স্বাস্থ্য ভালদৰে ৰাখিব পাৰোঁ মন মন ভালে থাকিলেহে আমি স্বাস্থ্যক ভালে থাকিব যদি মানুহৰ মনেই ভাল নে নাথাকে স্বাস্থ্য ভাল হৈ থাকিলে মানুহৰ কোনো কোনো দিশতেই আগ নেবাঢ়ে সেইদৰে মানুহৰ স্বাস্থ্য এজন বেয়া হ'লে তাক ৰুগীয়া বুলি কোৱা হয় ৰুগীয়া মানুহজনৰ কেতিয়াও মন ভাল নেথাকে সেইদৰে আমি স্বাস্থ্য ভালে থাকিলেহে মানুহৰ মন ভালে থাকে বুলি ক'ব পাৰি সেয়েহে আমি স্বাস্থ্যক সদায় ভালে ৰখা উচিত তেতিয়াহে আমাৰ মন ভাল হৈ থাকিব সেয়েহে আমি ক'ব পাৰোঁ যে স্বাস্থ্য ভালে থাকিলেহে থাকিলেহে মন ভালে থাকে